বেলেগ বেলেগ ৰন্ধনশৈলী বনোৱাৰ মোৰ অভিজ্ঞতা আছে সেইসমূহৰ ভিতৰত মই মাংস বেছি বনাই ভাল পাওঁ আৰু খাইও ভাল পাওঁ মাছো ভাল পাওঁ কিন্তু মাংসটো মোৰ বেছি লোভ লাগে লোকেল মুৰ্গী বনালে মই আলু দিও বনাওঁ আৰু কচুৰ সৈতেও ধুনীয়া মিলে লোকেল মুৰ্গী কচুৰ লগত বেছি সোৱাদ হয় খাবলৈ আমি তাক জলা দি বেছিকৈ জাল দি খাওঁ আৰু সেই লোকেল মুৰ্গীটো কচুৰ লগত বনাবলৈ হ'লে আমি প্ৰথমতে কচুখিনি কাটি আনি ধুনীয়াকৈ ধুই পখালি তাক কুটি লৈ মাংসখিনি ধুনীয়াকৈ ধুই তেলত পিঁয়াজ আদা নহৰু দি মাংসখিনি দি ভালদৰে ভাজি লওঁ তাৰপিছত মছলা দিওঁ মছলাৰ পৰিমাণটো দি তাৰপিছত নিমখ ৰংগুড়ি জালুক জলকীয়া দিওঁ আৰু ভালদৰে ভাজি লওঁ তাৰপিছত বইল কৰা কচুখিনি দি লওঁ দিয়াৰ পিছত ভালদৰে ভাজি ভাজি ভাজি হোৱাৰ পিছত আমি উতলা গৰমপানী দি দিওঁ তাৰপিছত ভালদৰে উতলিবলৈ দিওঁ এঘণ্টামান তাৰপিছত জুতি চাওঁ নিমখটো হৈছেনে নাই জলাটো হৈছেনে নাই তাৰপিছত যদি আমাৰ ঠিকমতে থাকে তেতিয়া ভালদৰে এঘণ্টামান সিজাৰ পিছত চাওঁ যে তৰকাৰিটো তৃপ্তি হৈছেনে নাই সোৱাদটো চাই ভাল হোৱাৰ পিছত আমি উলিয়াই থওঁ আৰু তাক আমি ভাতৰ লগত পৰিৱেশন কৰোঁ তাৰপিছত লোকেল মুৰ্গী আলু দিও বনাব পাৰি ঠিক তেনেকৈয়ে বনাব লাগে কচু যেনেকৈ বনাওঁ কচুৰ ঠাইত আমি আলু দিও তেনেকৈয়ে বনাব পাৰোঁ আৰু বেলেগ কচুবিলাকো আছে তাত ওলকচু আৰু ভোগকচু আমাৰ ইয়াত বনৰীয়া কচুও পোৱা যায় সেয়া কচু দিও আমি মাংস বনাই খাওঁ আৰু তাৰপিছত আমি চিকেন চিকেন খোৱাৰ পিছতো আমি মাটন খাওঁ সেই মাটন বনাবলৈ হ'লে আমি ভালদৰে মাংসখিনি তেল কেঁচাতে ধুই কৰি আমি তেল আদা নহৰু পিয়াঁজ মছলা দি তাক আমি মেৰিনেট কৰি থৈ দিওঁ তাৰপিছত আধা ঘণ্টাৰ পিছত আমি সেই মাংসখিনি তেল গৰম কৰি পিঁয়াজ আৰু আদা নহৰুৰ মিশ্ৰণ দি আমি তাক ভালদৰে ভাজি আলু দি বনাই খাওঁ আৰু মাংসৰ বাহিৰেও আমি কেতিয়াবা মাছ খাওঁ সেই মাছখিনি বনোৱাত আমি টেঙা জোল বনাইও খাওঁ কিছুমান ডাইৰেক্ট ফ্ৰাই কৰি খাওঁ আৰু বেলেগ চব্জিৰ লগতো মাছটো বনাই খাব পাৰি জিকা তুৰৈ বিলাহী যিকোনো চব্জিৰ লগতে মাছটো বনাই খাব পাৰি তাৰ ভিতৰতে মই ক'বলৈ গ'লে টেঙা জোলটো খাবলৈ হ'লে আমি সৰু পুঠিমাছ হ'লে আমি ঢেকীয়া শাক আৰু ঔটেঙাৰ লগত পুঠিমাছৰ জোল খাই বেছি ধুনীয়া লাগে আৰু ডাঙৰ মাছৰ টুকুৰা হ'লে আমি যিকোনো চব্জিৰ লগতে বনাই খাব পাৰোঁ ইয়াৰ ভিতৰত আমি তুৰৈ জিকাৰ লগতো মাছটো বনাই খাওঁ ধুনীয়াকৈ আৰু ইয়াৰ পিছত আমি কণীও খাওঁ কণীটো বইল কৰিও খাওঁ আৰু ফ্ৰাই কৰিও খাওঁ আৰু আলুৰ লগত দম বনাইও আমি কণীটো খাওঁ ইয়াতকৈ সহজ উপায়টো হৈছে আমি দালিটো বহুত সহজতেই হয় কুকাৰত বইল কৰি আমি চম্ভাৰ মাৰি দিলেই আমাৰ দালিটো হৈ যায় আৰু জিকা তুৰৈৰ লগত আমি মাছটো বহুত সহজতেই বনাব পাৰোঁ কাৰণ মাছটো ফ্ৰাই কৰি চব্জিটো কুটিলে কুটি বনালে